হয় মানুহে সদায় তেওঁলোকৰ শিপাৰ সৈতে পুনৰ সংযোগ কৰিব বিচাৰে আৰু মইও আজিও মৰমেৰে প্ৰতিপালন কৰা আমাৰ শিপা আৰু স্মৃতিৰ বিষয়ে মনত কৰোঁ যিহেতু আমি সকলোৱে জানো যে মানুহ হৈছে সামাজিক প্ৰাণী আৰু মানুহে সমাজ পাতিয়েই থাকিবলৈ ভাল পায় মানুহে মৰম চেনেহ দায়িত্ব স্নেহৰ বান্ধোন আদিৰ সৈতে মানুহে বান্ধ খাই থাকিব বিচাৰে কিন্তু যেতিয়াৰ পৰা মানুহে সৰু কাল অতিক্ৰম কৰি ডাঙৰ অৰ্থাৎ প্ৰাপ্তবয়স্ক বয়সলৈ অতিক্ৰম কৰে তেতিয়া মানুহবোৰে নিজৰ মৰম স্নেহৰ দায়িত্বৰ বান্ধোনত মানুহে নিজৰ মৰম স্নেহৰ সৈতে আঁতৰি আহে আৰু শিপাডালৰ সৈতেও তেওঁলোকক বান্ধি ৰখা শিপাডালৰ সৈতেও তেওঁলোকৰ সংযোগ বিচ্ছিন্ন হৈ পৰে আৰু সেইও শেষত তেওঁলোকৰ সেই স্মৃতিৰ বিষয়ে তেওঁলোকৰ বহুত মনত পৰে মই আজিও অনুভৱ কৰোঁ যে মই যদি সেই ল'ৰালি কাল আৰু ককা আইতা মা দেউতাৰ সেই মৰমৰ শিপাডালেৰে বান্ধি থাকিলোহেতেন মই পুনৰ সেই তালৈ আকৌ উভতি গ'লোহেতেন এটা কথা ক'বলৈ মই ইচ্ছুক হম যে ল'ৰালি কালত যেতিয়া আমি ভালদৰে খোজেই কাঢ়িব পৰা নাছিলোঁ তেতিয়া আমি সকলোৰে কোলাই কোলাই উঠি ঘূৰি ফুৰিছিলোঁ সেয়া লাগিলে আমাৰ দেউতাৰ কোলাই হওক বা পেহীৰ কোলা হওক বা খুৰাৰেই কোলা হওক বা ওচৰৰ দাদা বাইদেউৱে কোলাই কোলাইলৈ আমাক লৈ ঘূৰাই ফুৰাইছিল আৰু আমি সেইবোৰৰ কান্ধত ধৰি ইটো সিটোৰ পৰা বাগৰি ফুৰিছিলোঁ আৰু দিনবিলাক এনেদৰেই আমি দিনবিলাক এনেদৰেই আমি অতিবাহিত কৰিছিলোঁ আৰু এটা কথা খুব মনত পৰে যে যেতিয়া আমি থুনুক থানাককৈ খোজ কাঢ়িব পৰা হৈছিলো তেতিয়া আমি ৰাতিপুৱা অলপ সোনকালে শুই উঠিয়েই ঘৰৰ যিকোনো এজন ব্যক্তি অৰ্থাৎ বা মা বা দেউতাই হওক বা ককা বা আইতায়ে হওক বা খুৰা খুৰী বা পেহীয়েই হওক তেওঁলোকৰ লগত আমি ৰাষ্টা ফুৰিবলৈ গৈছিলোঁ আৰু ঘৰলৈ আহাৰ পিছত মায়ে ৰান্ধি থোৱা চাহ আৰু জলপান আমি খাইছিলোঁ খুব সুস্বাদুৰে আমি সেই আহাৰ গ্ৰহণ কৰিছিলোঁ এতিয়াও মনত পৰে যদি সেই দিনবোৰলে আমি আকৌ পুনৰ উভতি যাব পাৰিলোহেঁতেন সঁচাকৈয়ে সেই দিনবোৰ বহুত মধুময় আছিল আৰু এটা কথা মই ক'বলে ইচ্ছুক হ'ম যে যেতিয়াৰ পৰা আমি ডাঙৰসকলেই অনুকৰণ আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰাই আমি সকলোবোৰৰ পৰা আঁতৰি আহিলোঁ ঘৰৰ প্ৰতিজন ব্যক্তিৰ পৰাই আমি হয় আমি তেওঁলোকৰ চকুৰ সন্মূখতে থাকো চকুৰ মাত বোল কৰি থাকোঁ কিন্তু এতিয়াও যেন লাগে আমি তেওঁলোকৰ পৰা বহুত দূৰত আছো সেই ল'ৰা ল'ৰালি কালৰ তুলনাত আৰু আমাৰ অনুভৱ হয় যেন আমি সেই দিনবোৰ পুনৰ আকৌ যাতে ঘূৰাই পাওঁ সেই স্মৃতিবোৰ আমি আকৌ পুনৰ আমাৰ মনলৈ আহে সেইবাবে আমি সেই শিপাডালৰ সৈতে স্মৃতিৰে সৈতে বান্ধ খাই থাকিব বিচাৰোঁ যেতিয়া আমি ল'ৰালি কালত আছিলোঁ আমি আমাৰ সকলোবোৰ দুখ কষ্টই তেওঁলোকৰ নিজৰ মূৰত পাতি লৈছিল লাগিলে আমি সেয়া ক'ৰবাত দুখ পালে তেওঁলোকে ল'ৰি আহি আমাক কোলত তোলাই দুটা তিনিটা চুমা খাই গালত আমাক দুখ নাই পোৱা নাই পোৱা বুলি কৈ লৈ পিনে কৈ পিনে আমাক তাত মলম আৰু বেণ্ডেজ কৰি পিনে আমাক কোচত লৈ ঘূৰি ফুৰিছিল কিন্তু আজি আৰু আজি কালি আৰু সেনেকুৱা নহয় আমি দুখ পালেও তেওঁলোকে কয় ভাল হৈ যাব বুলি কৈ থৈ দিয়ে লাগিলে তেওঁলোকে মলম চলম সানি দিয়ে কিন্তু সেই সৰু কালৰ যিটো বান্ধোন সেই বান্ধোনটো যেন এতিয়া আমাৰ মাজত নাই সেয়েহে আমি স্মৃতিৰ সেই শিপাডাল কেতিয়াও চিঙিব দিব নালাগে সেয়েহে আমি স্মৃতিৰ শিপাডালৰ সৈতে বান্ধ খাই থাকিব লাগে তেতিয়া যেতিয়া আমি ডাঙৰ হৈ আহো হয় আমাৰ কান্ধত বহুতো দায়িত্ব আহি পৰে আমি ঘৰৰ দায়িত্ব ল'বৰ বাবে ঘৰৰ বান্ধোনৰ পৰা আমি মুকলি হ'ব লাগে ঘৰৰ যোনডাল বান্ধো বান্ধোনৰ শিকলিৰে আমাক বান্ধ খাই থাকে সেই শিকলিডাল ভাঙি আমি ঘৰৰ পৰা আতৰলৈ গৈ নিজৰ পঢ়া শুনা কৰিব লাগে নিজৰ দায়িত্ব নিজে লৈ পিনে ঘৰৰ দায়িত্ৱৰ বিষয়ে আমি বুজিব লাগে সেয়েহে পঢ়া শুনাৰ মাজত যেতিয়া আমি ঘৰৰ পৰা আমি দূৰত থাকো হৃদয়ৰ কোনোবা এটা কোণত কোনোবা এটা ক্ষণত আমাৰ মনলৈ আহে যে আমি ঘৰৰ সেই স্মৃতিৰ বান্ধোনডাল সেই শিপাডাল যেন আমি আকৌ পুনৰ ঘূৰাই পাওঁ আমাৰ সেইবোৰ কথাই বহুত মনলৈ আহে আমি এটা কথা সদায় মনত ৰাখো যে আমি সেই শিপাডাল কেতিয়াও চিঙিব দিব নালাগে আৰু সেই স্মৃতিবোৰ মনত লৈ আমি জীয়াই থাকিব লাগে এই স্মৃতিবোৰে আমাৰ জীয়াই থকাৰ প্ৰেৰণা আৰু উৎসাহ জাগৃত কৰে সেয়া লাগিলে সেয়া লাগিলে মৰম স্নেহেই হওক দায়িত্বই হওক বা আন কিবা বান্ধোনেই হওক